নমস্কাৰ মই অঞ্জুমণি দাসে কৈছোঁ পাঁচ নং ৱাৰ্ডৰপৰা মোৰ ঘৰত এটা পাৰ্টী আয়োজন কৰিছিলোঁ এই পাৰ্টীটোত বহুত পেলনীয়া জাবৰ জোথৰ ওলাইছে গতিকে মোৰ পেলাবৰ ঠাই নাই আপোনালোকে যাতে মোৰ এই পেলনীয়া আৱৰ্জনাবোৰ কৰ্তৃপক্ষক দি দিয়ে যেন তাৰবাবে মই অনুৰোধ কৰিছোঁ বিশেষভাৱে